হেল্ল' অঁ বাইদেউ কওক অঁ অঁ মাতছে মাতছে অঁ যাম যাম বাইদেউ যাম দিয়ক আপুনি যাবনে অঁ অঁ অঁ অঁ যাম দিয়ক যাম দিয়ক কেইটামানত যাব এটামানত অঁ দে এটামানত হে কি পিন্ধি যাম মানে আপুনি কি পিন্ধি যাব মই এযোৰ নতুন কাপোৰ আনছোঁ সেইযোৰ পিন্ধি যাওঁ নেকি আপুনি মেখেলাখখন চিলাই দিব মোক দিবনে মই এই যে মেলাত গৈছিলোঁ মেলাৰ পৰা আনছোঁ এই মিৰি ডিজাইন এই মিৰি ডিজাইনৰ কাপোৰ আনিছোঁ এ এ চৈধ্যশ চৈধ্যশ পৰিছে চৈধ্যশ কিয় পাৰব দিয়ক এই আপুনি কওকচোন কওক এই কিয় নোৱাৰিব পাৰব দিয়ক মই মই মই মই হেৰি মেৰি ডিজান পিন্ধিম হা আপুনি মণিপুৰী যে আছে একযৰা মণিপুৰী যে আছে আপোনাৰ এইেই আপোনাৰ যে মেখেলাখন যে ৰঙা চাদৰখন যে ৰঙা মণিপুৰী ডিজাইনৰে আপুনি সিযোৰ সিযোৰ পিন্ধিব মই মেৰি ডিজাইন পিন্ধিম আপুনি মণিপুৰী ডিজাইন পিন্ধিব আমি এটা মানে ধৰক বেলেগ মানে মানে কি বুলি ক'ম আৰু বেলেগ হৈ যাম আৰু

নহয় নহয় নহয় প্ৰেজেণ্টটো বেলেগ বেলেগ কিনিব লাগে এতিয়া আপোনাৰ ঘৰখন বেলেগ মোৰ ঘৰখন বেলেগ গতিকে প্ৰেজেণ্টটোতো এটাটো নেৰিম ন ইতিয়া এনেহে নহয় দোকানত হয়নে অঁ এই কি নিম বুলি ভাবছি আপুনি কুকাৰ দিলি দেখোন বহুত পইচা পৰৰ এই ইমান পইচা আ ক'ত পামে মই কি ভাবছঁ জাননে না হে এখন বিষ্ণু নাৰায়ণৰ ফটো দিম বুলি ভাবছোঁ কেনেহেন হ'ব ভগৱানৰ ফটো অঁ এতিয়া ধৰ কুকাৰটো শাড়ীখন মেখেলাখন চাদৰখন ব্লাউজটো চবেই দিয়ে হয়নে গতিকে অঁ কুকাৰটো কাম তেতিয়াহ'লে এটা কাম কৰিম দিয়ক আপুনি কুকাৰটোৱে দিব মই লাগে এ দিম মানে ধৰক বিষ্ণু নাৰায়ণ এনেকে একেলগে থাকা এখন ফটো দিম সিহঁতৰো মানে যুগ্ম জীৱনটো ভালক ভাল হৈ এটা আশীৰ্বাদৰ নিচিনা দিম আৰু হয়নে আৰু আৰু আপোনালোকত হেৰি যাব নাই মায়ে যাব ন নাযায়

লগ ধৰব কিয় লগ ধৰা নাই মোৰ লগত এতিয়া আমাৰ এই সৰুটোকে নিব লাগব দিয়ক সৰুটো কিন্তু সেই কাপোৰযোৰ কিন্তু হ'ল কিন্তু অঁ হেনে আপুনিও তেতিয়াহ'লে সেই কৰক ধোল মাদলিটোৱে পিন্ধিব ময়ো ধোল মাদলিটোৱে পিন্ধিম আৰু আপনি ময়ো পাচা সোনাযোৰ পিন্ধিম হেনে আৰু হাতত হাতত কিন্তু এই যে গামখাৰো যি আছে গামখাৰু এই গামখাৰু পিন্ধব আপুনি ময়ো পিন্ধিম আছেনে আপোনাৰ অঁ অঁ এই আপুনি গামখাৰু পিন্ধব ময়ো গামখাৰোু পিন্ধিম যায় ন নাযায় আপোনালোকৰ বাইদেউজনীয়ে যাব নে নাযায় বা অঁ আপুনি এতিয়া ফোন কৰি সুধিবচোন নহ'লে এই যিমান দি হ'লে বিয়াত অলপ অঁ যাম দিয়ক আৰু বিয়াত অলপ মানে দুই চাৰিটা মানুহ বেছি হ'লে যায় ভাল লাগেই হয়নে যাম দিয়ক যাম দিয়ক সময়ত যাম ধুনীয়াকে গোটেইকেইটা ফোনাফোনি কৰি ওলাম

অঁ দিয়ক দিয়ক অঁ দিয়ক দিয়ক দিয়ক অঁ দিয়ক ধন্যবাদ অঁ দিয়ক